মানুহৰ জীৱনত খেলবোৰে বিভিন্ন ধৰণে জীৱনৰ সামগ্ৰীক গুণগত মানৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলায় খেলে মানুহক বহুতো ক্ষেত্ৰত সহায় কৰি আহিছে মানুহৰ খেলৰ নিয়মীয়া অভ্যাসে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নাইকিয়া কৰে সেই বেমাৰবোৰ হ'ল যেনে হৃদ ৰোগ ডায়েবেটিজ ইত্যাদি মানুহৰ দীৰ্ঘদিনীয়া দীৰ্ঘদিনীয়া বেমাৰবোৰ অত্যাধিক খেল খেলাৰ বাবেই নাইকিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে খেলৰ বাবে মানুহে মানুহৰ স্বাস্থ্য ঠিক ৰাখিব পাৰে খেলে মানুহক বহুতো ক্ষেত্ৰত সহায় কৰে সেই বিষয়ে আমি সকলোৱে জানো খেল খেলিলে আমাৰ টোপনি ভাল হয় গভীৰ নিদ্ৰাত আমি নিজক ৰাখিব পাৰোঁ খেলে মানুহৰ আৰু শাৰীৰিক মানসিক ক্ষেত্ৰত বহুতো সহায় কৰে মানুহৰ মানসিক স্বাস্থ্যত খেলে বহুতো সহায় কৰিছে মানুহৰ মানসিক বৃদ্ধি মানসিক শক্তি বৃদ্ধি কৰে মানসিক শক্তি বৃদ্ধিয়ে মানুহজনক এজন সুদীৰ্ঘ ব্যক্তি ৰুপে সমাজত আগবাঢ়ি যাবলৈ সক্ষম কৰে